হেল্ল মই জালুকনীৰ নচুঙিৰপৰা কৈছোঁ এইটো তিতাবৰ গেছ এজেঞ্চি হয়নে অঁ হয় এতিয়া গেছ এজেঞ্চি খোলা আছেনে অঁ অঁ অঁ নটা বজাত বন্ধ কৰিব মোক জৰুৰীভাৱে গেছ চিলিণ্ডাৰ এটা দৰকাৰ হৈছিল অনুগ্ৰহ কৰি দিব পাৰিব নেকি অঁ অঁ ইমাৰ্জেঞ্চি আছিল মানে এই ভাত ৰান্ধিবলৈ লওঁতেই শেষ হৈছে গেছ অঁ মই আই ডি নাম্বাৰটো দি দিছোঁ ৰ'ব ফাইভ ওৱান জিৰ' টু ফাইভ ছিক্স ডাবোল ছেভেন এইট নাইন জি'ৰ নচুঙি জালুকনীবাৰী ৰিম্পী গগৈ অঁ অঁ এই ঠিকনাটোত পঠিয়ালেই হ'ব অঁ অঁ অঁ অঁ অঁ ধন্যবাদ